আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰ হৈছে ক্ৰিকেট ফুটবল আমাৰ সাঁতোৰো আছে আৰু ধৰি লওক সৰু সুৰাকৈ আমি কেতিয়াবা পিত্তু নহ'লে টেনিছ বল দি চাটনিও খেলোঁ কিন্তু আমাৰ এই দুটা আমাৰ নিজৰ মাজতে খেলা হয় কিন্তু ক্ৰিকেট আৰু ফুটবলৰ প্ৰাধান্য আমাৰ অসমত বহুত বেছি আমাৰ যদি ফুটবলটো প্ৰথম চাব যাওঁ তেতিয়া ফুটবলৰ আমি কলেজত পঢ়ি থকাৰ পৰাই ইণ্টাৰ কলেজ খেল ল'ৰা আমি খেলিছোঁ আৰু যিহেতু ফুটবলৰ কাৰণে এটা ভাল হৈছে কি আমি ফুটবলটো প্ৰেক্টিচ কৰাৰ বাবদ এটা সময় ধুনীয়াকৈ কলেজে আমাক নিৰ্ধাৰণ কৰাই দিছিলে প্ৰেক্টিচ কৰাৰ কাৰণে আৰু আমি সুফলে ধৰি লওক বেলেগ কলেজৰ লগত আমি ভাল ধৰণে আমাৰ এটা যিটো বিদ্যা আমি দেখাব পাৰিছিলোঁ কাৰণ আমাৰ তাত বহুতখিনি টেকনিক বহুত ধৰি লওক পূৰা বেলেগ বেলেগ ইচ্ছ্যু কি কি হ'ব পাৰে কি নাই সেইবোৰ চব আমাক শিকোৱা হৈছিলে আমাক গাইড হিচাপে ধৰি লওক কলেজে আমাক নিয়োগ কৰিছিলে এজন ভাল ফুটবলাৰ তো তেওঁ ষ্টেট খেলা হয় তো তেওঁ তেওঁ আমাক শিকাইছিলে আৰু ক্ৰিকেটৰ ক্ষেত্ৰত যদি ক'ব যাওঁ আমাৰ অঞ্চলটো আমি সৰুৰে পৰা মই যেতিয়া ক্লাছ থ্ৰী ফ'ৰৰ পৰা ধৰি লওক মোৰ মনত থকালৈকে আমাৰ মৰাণ অঞ্চলৰ চৰাইদেউৰ তো আমাৰ এটা এলপাইন বয়জ ক্লাব নামৰ এটা বহুত ডাঙৰ এটা ক্লাব আছে যি ক্ৰিকেটৰ প্ৰতি আমাৰ উঠি অহা প্ৰজন্মক বহুতখিনি আমাৰ সঁহাৰি দিয়ে তেওঁলোকে প্ৰশিক্ষণ দিয়ে মৰাণ কলেজ ফিল্ডত ধৰি লওক নহ'লে প'ল' ফিল্ডত দিয়ে বা ক'ৰবাত তেনেকুৱাত প্ৰশিক্ষণ শিবিৰ পাতে আৰু তাত বহুতখিনি ল'ৰা ছোৱালী গৈ লাভাৱান্ মানে লাভ কৰিছে মানে বহুতখিনি তেওঁলোকে লাভ কৰিছে এই ধৰি লওক চাৰ্টিফিকেটৰ পৰা আদি কৰি মেডেলো পাইছে আৰু আৰু ক'বলৈ গ'লে ক্ৰিকেট আৰু ফুটবলটো আমাৰ লোকেলী নহয় নেশ্যনেলী এক্লেইমড হয় মানে যে এই দুটা ক্ষেত্ৰত বহুতখিনি আমাৰ বাহিৰতো ধৰি লওক স্কলাৰশ্বিপৰ পৰা আদি কৰি আৰু প্ৰফেশ্যন হিচাপেও ল'ব পৰাকৈ এটা ধৰি লওক খেল বুলি মানে ৰিকগনাইজ হৈছে আৰু যিহেতু

মানে দেশৰ যিটো নাম সেইটো কঢ়িয়াই আনিছে আৰু ফুটবল আৰু ক্ৰিকেট এনকুৱা এটা ধৰি লওক খেল যি নেকি সৰু উঠি অহা ল'ৰা ছোৱালীৰ পৰা আদি কৰি বুঢ়ালৈকে খেলিব পাৰে বুঢ়া ধৰি লওক মই এইটো কৈছোঁ যে বয়সীয়াল লোকেও আমাৰ এতিয়াও আমি দেখা যায় যে সৰু সুৰা আমি যেতিয়া ফুটবলৰ বা ধৰি লওক ক্ৰিকেটেই খেলোঁ তো তেওঁলোকক আমি অতি স সন্মানেৰে আনো এম্পায়াৰ বা ৰেফাৰিৰ ক্ষেত্ৰত কাৰণ তেওঁলোকে আগতে খেলা হয় তেওঁলোকে আমাক গাইড কৰা হয় আৰু তেওঁলোকেও ভাল পায় যিহেতু এইটো বিনিময়ত কি হৈ যায় আমাৰ যিটো জেনেৰেশ্যন গেপ বুলি কয় আমাৰ যিটো সৰু চাম ডাঙৰ চাম বুঢ়া চাম আছে তেওঁলোকে এটা স্তৰত থাকে এটা ইউনিটিত থাকে তো ইজনে সিজনক সহায় কৰে আৰু এইটো এটা আমাৰ ধৰি লওক ছ'ছিয়েল এক্সপেৰিমেণ্ট বুলিও ধৰিব পাৰি যিটো খেল কুদৰ যিটো আমাৰ ধৰি লওক চলি আহিছে আৰু অঞ্চলটো বিকাশতো বহুত সহায় কৰে তাৰে এজনৰ যদি নাম হয় অবভিয়াছলি আমাৰ অঞ্চলটোৱেও বহুতখিনি সকাহ পায় কোনোবা এজনে নাম অনাটো তেওঁ অঞ্চো অঞ্চলটো নহয় গোটেই দেশৰ কাৰণে এইটো এটা মই ভাবোঁ যে যিটো খেল খেল যিটো মানে আমাৰ ক্ৰিকেট হওক ফুটবল হওক যিয়ে নহওক সেইটো ৰেগুলাৰ বেছিছত হৈ থাকিব লাগে